ভাৰতৰ কিছুমান আটাইতকৈ জনপ্ৰিয় ক্ৰীড়া হৈছে ক্ৰিকেট ফুটবল হকি কাবাডী বেডমিণ্টন মল্লযুদ্ধ বক্সিং দৌৰ ইত্যাদি আৰু দেশৰ কিছুমান আটাইতকৈ প্ৰখ্যাত খেলুৱৈ হ'ল শচীন টেণ্ডুলকাৰ বিৰাট কোহলি নিৰজ চোপ্ৰা চানিয়া মিৰ্জা পি ভি সিন্ধু মেৰি কম শিৱ থাপা হিমা দাস লাভলীনা বুঢ়াগোহাঁই মিতালী ৰাজ ইত্যাদি